মই ৰান্ধিবলৈ শিকিছিলোঁ দহ বাৰ বছৰৰ পৰাই কাৰণ আমাৰ মই খেতিয়কৰ ল'ৰা মোৰ দেউতাও খেতিয়ক মাও খেতিয়ক খেতি বাতি কৰিয়েই আমি চলোঁ মা দেউতা যেতিয়া খেতিলৈ যায় মানে হাল বাবলৈ যায় দেউতা মা তেতিয়া আকৌ পথাৰলৈ যায় ধান ৰোৱা দিনত যেতিয়া আহাৰ শাওণমহীয়া হব ভাদমহীয়া হব তেতিয়া ধান ৰোৱা হয় সেই ধান ৰুবলৈ যা যোৱাৰ সময়ত তেতিয়া মাও যাবলগীয়া হয় দেউতাও বন্ধ হৈ থাকে প্ৰায় কঠীয়া তোলা হয় তাৰপিছত সেইখিনি সময়তে ৰন্ধা বঢ়া মানুহ নাই তেতিয়া মোক মায়ে মোক কৈ যায় মায়ে শিকালে মোক ৰান্ধিবলৈ কেনেকৈ ৰান্ধিব লাগে কেনেকৈ ভাজিব লাগে গোটেইখিনি ৰন্ধা বঢ়াখিনি শিক্ষা দিলে ৰান্ধি তাৰপিছত মাহঁত যেতিয়া দুয়োটা পথাৰলৈ যায় তেতিয়া ময়েই ৰান্ধি বাঢ়ি লৈ যাওঁ থৈ দিওঁ আকৌ মা দেউতাহঁতে আহি পেলাই আহি পায় তেতিয়া আমি ভাত বাঢ়ি দিওঁ তেতিয়া খায় আৰু ৰন্ধা অভিজ্ঞতাটো মোক মায়ে দিলে আৰু যিদিনা ভাত বনালো সিদিনাখন মানে দালিত নিমখ অলপ চোকা হ'ল সেইদিনাখনে মোক মায়ে বা দেউতায়ে অকণমান ক'লে যে তই ভাত বনালি দালি বনালি দেখোন নিমখ চোকা হ'ল কেলৈ কেনেকৈ বনাইছিলি কি কৰিছিলি বুলি পেলাই দেউতাই অকণমান খং কৰিছে তেতিয়া মানে মই আৰু কৈছোঁ যে মোৰ দিয়াত অকণমান মোৰ ভুল হ'ল দালিত মানে নিমখ যেনেমতে দিব লাগিছিল তেনেমতে নিমখ দিয়া নহ'ল অকণমান সৰহকৈ দি পালোঁ কাৰণে চোকা হ'ল সেই তাৰপৰা আকৌ মায়ে তেতিয়া আকৌ বহাই বুজাই দেউতাই খঙতে ভাতেই নাখালে নেখায় আকৌ মায়ে বনাই কৰি খুৱাই কৰি তেতিয়া আকৌ মোক কেনেকৈ দিব লাগে কি কৰিব লাগে সমষ্ট মানে শিকাই বুজাই দিলে তেতিয়া আকৌ মোৰ মানে ৰন্ধা বঢ়াবিলাক অভিজ্ঞতাটো লাহে লাহে মায়ে শিকালে শিকাই কৰি এতিয়া মই মানে নিজেও এতিয়া ৰান্ধি বাঢ়ি ভাল পাওঁ আকৌ ৰান্ধি বাঢ়ি খাওঁ তাৰপিছত আকৌ মই এতিয়া সমাজতো এতিয়া মই এতিয়া ৰন্ধা বঢ়া মোক এতিয়া মেধি দেউৰী পাতিলে তাতো মই এতিয়া ভোজ বনাবলৈ যাওঁ বেলেগ মেধিসকলো আহে তিনি চাৰিজন লগ লাগি আমি ৰন্ধা বঢ়া কৰোঁ ভকতসকলক আমি ৰান্ধি বাঢ়ি খুৱাই ভাল পাওঁ ৰন্ধা বঢ়া কৰি তেনেকৈ খুৱাওঁ তাৰপিছত আমাৰ যেতিয়া মানে ৰান্ধো ৰন্ধাৰ সময়ত আমাৰ পহিলা আমি ভাতমুঠি যেতিয়া আমি ভাত বুলি কোৱাটো আমাৰ হেৰি হয় আমাৰ এনেই এ ভকতৰ হিচাপে আমি চাউল প্ৰসাদ মানে বনোৱা বুলিয়ে কওঁ চাউল প্ৰসাদ বনালে আমাৰ তেতিয়া সদায় চাৰিমুঠি ভগৱন্তৰ ওচৰত আগ কৰি লৈ আমি চাৰিমুঠি আমি মানে ভগৱন্তৰ ওচৰত আগ কৰি পেলাই আমি দি তেতিয়া ভগৱন্তক স্মৰণ কৰি পেলাইহে আমি ভাত পানী বনোৱা হয় তাৰপিছত মাটিদালি বনাওঁ দা মচুৰদালি বনাওঁ বেলেগ ভাজি বনাওঁ কণী বনাওঁ এনেকৈ বনাই কৰি আমি ভকতসকলক খুৱাই মেলি ভাল পাওঁ